এনেকুৱাতো বহুত ঘটনাই আছে বাৰু আমি মানে সৰুতে কি কৰোঁ আমাৰ মানে পাঁচটা মানে খুড়া বৰদেউতা এনেকুৱা দেউতাৰ ভায়েক পাঁচটা আছে আৰু পেহী দুজনী তো আমাৰ আৰু তাৰে আৰু ল'ৰা ছোৱালী হৈ কিনে বহুত মানে ডাঙৰ এটা ফেমিলি হয় মানে পৰিয়ালটো বহুত ডাঙৰ তো আমাৰ মানুহখিনি যদি গোট খাওঁ গোটেই তেতিয়াই এটা বেলেগকৈ আৰু আমাৰ অনুষ্ঠান পাতিব নালাগে মানুহখিনি গোট খালেই কিবা অনুষ্ঠান পতা যেনেই হয় তো আমি আগতে আমাৰ বৰদেউতা একদম ডাঙৰ বৰদেউতাহঁত আছিল নাজিৰাত তো তেওঁলোকতো তাতে থাকে আৰু বাকী আমি সব ঘৰতে আছিলোঁ আৰু সৰু খুড়াজন আছিলে ত্ৰিপুৰাত তাহাঁতি যেতিয়া ঘৰত আহে বা তেতিয়া আৰু আমাৰ বেলেগ উৎসৱ উৎসৱমুখৰ পৰিৱেশ হৈ যায় গোটেই ঘৰখনত কোনে কি কৰিব কি নকৰিব বা আমি মাহঁতেও পিঠা লাড়ু বনোৱাত লাগি যায় বা বিভিন্ন ধৰণৰ খানা বনোৱাত লাগি যায় আৰু আমি ভাল পাওঁ আমাৰ লগৰ কেইটা আহিব মানে খুড়াৰ ছোৱালী বা সমনীয়া যোন কেইজন সেই কেইজন আহিব খেলিম সেই কেইদিন আৰু পঢ়া পাতিৰ লেঠা নাই তো সৰুতে আৰু পঢ়াতো ইমান এটা মন নাযায় নহয় তো সেনেকুৱা আছিলে আমাৰ মোৰ ওপৰত তিনিজন তিনিজনী বা আছে তো তাহাঁতি অলপ ডাঙৰ তো চাৰি নম্বৰ বাজনী মই আৰু তাৰে তলৰ ভণ্টিজনী আমি তিনিজনীয়ে সমনীয়া তো আমি কেইটাই আৰু লগ পালে আৰু আমি বিৰাট খেলোঁ সেনেকুৱা আমাৰ এটা আমাৰ ঘৰত আৰু জইন ফেমিলিতো তো ঘৰবোৰো বহুত আছিলে তো এক্সষ্ট্ৰাকৈ আমাক এটা ৰূমেই দি দিছিল তাৰ মানে তাতে আমি খেলিম খেলাৰ হয়তো তাৰ ৰাতিপুৱাই উঠোঁ উঠি কিনে মানে সবৰে কিমান সোনকালে উঠিব পাৰোঁ সেইটো এটা মানে কম্পিটিশ্যন টাইপ আছিল কম্পিটিশ্যন মানে সোনকালে উঠিলে আমি বেছিকৈ খেলিব পাৰিম বা কোন কাৰ আগত উঠিব পাৰিছোঁ সেনেকুৱা তো আমি ৰাতিপুৱাই উঠোঁ উঠি কিনে মাহঁতে ভাত ভাত দিয়ে ভাত খালোঁ খাই কিনে আমি সেই ৰূমটোত সোমাই যাম সোমাই যাই সেই বিভিন্ন ধৰণৰ খেলা বা মেখেলা চাদৰ পিন্ধিয়েই খেলোঁ তেতিয়া আৰু সৰু আছিলোঁ যিহেতুকে মেখেলা চাদৰ পিন্ধাৰো চখটো বহুত বেছি আছিল তো সেনেকৈয়ে খেলিছিলোঁ আৰু মাঘৰ বিহুৰ দিনাখন এটা বেলেগেই উৎসৱমুখ পৰিৱেশ হৈ যায় মানে আমাৰ আমি মামাহঁতৰ মোৰ মামাহঁতৰ তাত যাওঁ যাওঁ মানে আমাৰ মামাহঁতৰ এটা ডাঙৰ ফিচাৰী আছে তো তাৰ পৰা আমাক মাছ দিয়ে প্ৰত্যেকবাৰেই দিয়ে আৰু মাৰ বিয়াৰ পিছৰ পৰা দিয়ে আহিছে বোলে তো আমি তাত যাওঁ গৈ সব গোটেইসোপা যাম গোটেই আমাৰ আঠটা ককাই ভাই মানে মোৰ বৰদেউতাৰ ল'ৰা ছোৱালী গোটেইবোৰ যাম গৈ কিনে মাছ আনিব যাম সেইটো এটা বেলেগ কিবা মানে উৎসৱ আৰু মাছ অনা মাছ মাছ অনা উৎসৱ সেইটো আমি তাত যাম যাই কিনে মাছ আনিম আনি কিনে আবেলিৰ পৰা মাংস খাম কিবা খাম সব খোৱা আৰম্ভ হৈ যায় আবেলিৰ পৰা আৰু আমাৰ চোতালখন মাজত চাৰিওপিনে ঘৰ মাজত চোতালখন তো চোতালত একদম ডাঙৰকৈ জুই ধৰে যিহেতুকে ঠাণ্ডা দিন হয় জুই ধৰি আমি সব তাৰে আশে পাশে বহি বিভিন্ন ধৰণৰ খেল খেলিম এণ্টাকচৰি কিবা কিবি তেনেকে খেলিম আৰু যি মাহঁতে খানা খানাবোৰ বনাই বনাই দি পঠায় আমি তাতে খেলি খেলি সবে খাই থাকোঁ গাৱঁৰ গোটেই এপিনৰ পৰা সিপিনে মানে এবাৰ আমি যাবই লাগিব মাঘ বিহুৰ দিনাখন মানে আমি ঠিক ছটা মানত ওলাম ওলাই সবৰে ঘৰত এবাৰ এবাৰ পাক মাৰি আহিম পিঠা লাড়ু খাম বা এনেকৈ বিভিন্ন ধৰণৰ অনুভূতি আছে আৰু আবেলি হ'লে আৰু গৰম বন্ধৰ দিনত কি হয় গোটেই বাহঁত আহে আমাৰ ভণ্টিহঁত সব একেলগে লগ পাওঁ তো আমাৰ আবেলি সময়ত ফুৰিবলৈ যাম আমাৰ এটা পুখুৰী আছে তো আমি সবে কওঁ সেইটো পুখুৰীৰ পাৰত যাওঁ ব'ল পুখুৰীৰ পাৰত যাই কিনে তাতে জাম এডাল আছে জাম জাম পৰে তো জাম পাৰি পাৰি খাওঁ তেনেকৈ বিৰা বিৰাট এটা ভাল লগা মুহূৰ্ত আৰু তো মই সেইখিনি সময় যদি আৰু এবাৰ পাওঁ ঘূৰাই তো মানে বিৰাট ইচ্ছা যায় সেই সময়খিনিলৈকে আকৌ এবাৰ উভতি যাবলৈ কিন্তু সেইটোতো নহয় বাৰু তো এতিয়াও আছে এতিয়া কিন্তু সব সময়ৰ কাৰণে ইমান অ মানে সুবিধা নিমিলে সবৰে একেলগে গোট খাবলৈ তথাপি বিহু পূজা বিহু পূজা বুলি ক'লে আৰু সবে লগ হোৱা যায় তেনেকেই আৰু ভাল লাগে গাঁৱত গৈ কিনে এতিয়াও গাঁৱৰ ঘৰত যোৱা যায় যিহেতু যি হওক মানে আমি নলবাৰীত আছোঁ যিহেতুকে তথাপিও আমি গাঁৱৰ ঘৰটোত আমাৰ বৰদেউতাহঁত থাকে তো এতিয়া আমি তাত যাওঁ গ'লে সবকে লগ পোৱা হয়